আমাৰ অঞ্চলত উৎসৱ বুলি কলে বিভিন্ন ধৰণৰ উৎসৱেই পালন কৰা হয় প্ৰথমতেই আহিব আমাৰ জাতীয় উৎসৱ বিহুৰ কথা বিহু যিহেতু তিনিটা আমি সকলোৱে জানো বহাগ বিহু ভোগালী বিহু আৰু কাতি বিহু আৰু এই তিনিওটা বিহুৱেই আমাৰ এই অঞ্চলত উদযাপন কৰা হয় প্ৰথমতে আহিব ৰঙালী বিহু অৰ্থাৎ বহাগ বিহু বহাগ বিহু আমাৰ অঞ্চলত খুব সকলো মানুহেই আমাৰ অঞ্চলটো যিহেতু সকলো মানুহেই অসমীয়া মানুহ গতিকে সকলো লোকেই বহাগ বিহু অৰ্থাৎ ৰঙালী বিহু উদযাপন কৰে ৰঙালী বিহুৰ প্ৰথম দিনটো যিহেতু গৰু বিহু গৰু বিহুৰ দিনাখনি আমি সকলোৱে জানো গৰুক গা ধোৱাই মাহ হালধি সানি প্ৰথমতে গৰুক গা ধোওৱা হয় আৰু গৰু বিহুৰ দিনা সেইখিনিয়ে কাম কৰা হয় তাৰ পিছদিনাখনি থাকে মানুহৰ বিহু মানুহৰ বিহুৰ দিনাখনিও সকলোৱে মাহ হালধিৰে গা ধুই মেলি গাত নতুন কাপোৰ লয় আৰু গাত নতুন কাপোৰ লয় আৰু কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰে আৰু এই পৰম্পৰা আমাৰ এই ঠাইখিনিত অৰ্থাৎ আমাৰ এই অঞ্চলটোত আগৰেপৰা চলি আহিছে জ্যেষ্ঠসকলে সেই পৰম্পৰাসমূহ আগৰেপৰাই পালন কৰি আহিছে আৰু কনিষ্ঠসকলে তাকে দেখি সকলোৱে সেই পৰম্পৰাসমূহ খুব সুন্দৰকৈ পালন কৰি আহিছে সেই তেনেকৈ আমাৰ অঞ্চলটোত ৰঙালী বিহু উদযাপন কৰা হয় দ্বিতীয়তে আহিব কাতি বিহু কাতি বিহুটো যিহেতু কাতি বিহুটো কঙালী বিহু বুলিও কোৱা হয় সেই আমাৰ অঞ্চলটোত প্ৰায় সকলো মানুহৰ ঘৰতে কাতি বিহু উদযাপন কৰা হয় আমি জানো কাতি বিহুত আমি সকলোৰে ঘৰে ঘৰে তুলসী পুলি ৰুৱা হয় আৰু তুলসী পুলিৰ ওচৰত সকলোৱে চাকি বন্তি জ্বলায় সেৱা শুশ্ৰূষা কৰে খেতিয়কে খেতিপথাৰৰপৰা পোক পৰুবা আঁতৰ পোক পৰুৱাসমূহে খেতি অনিষ্ট নকৰিবলৈ তথা তেওঁলোকৰ শস্যৰ উৎপাদন বৃদ্ধি হ'বলৈ তেওঁলোকে কৃষিপথাৰত বা খেতিপথাৰত তেওঁলোকে চাকি বন্তি জ্বলাই সেৱা শুশ্ৰূষা কৰে আৰু এই পৰম্পৰা আমাৰ অঞ্চলত পূৰ্বৰেপৰা চলি আহিছে আৰু পূৰ্বৰেপৰাই চলি অহা এই পৰম্পৰা আমাৰ বৰ্তমানেও এই সেই পৰম্পৰা বা নীতি নিয়মসমূহ বৰ্তমানেও বৰ্তি আছে সকলোৱে সেই পৰম্পৰা পাহৰি যোৱা নাই পূৰ্বৰ দৰে বৰ্তমানেও সেইসমূহ চলি আছে ঠিক তেনেদৰে একেবাৰে শেষত আহে ভোগালী বিহু ভোগালী বিহু আচলতে এইটো হৈছে এটা ভোগৰ উৎসৱ প্ৰতিবছৰে আমাৰ অঁ এই ঠাইত অৰ্থাৎ আমাৰ এই স্থানত এই গাঁৱত এই ভোগালী বিহু উদযাপন কৰি আহিছে যাক আমি মাঘ মাঘৰ বিহু বুলি কওঁ এই মাঘ বিহুত আচলতে এইটো ৰং ৰহইচৰ উৎসৱ ইয়াত খোৱা লোৱা আদিৰ ওপৰতে বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু ইয়াত আমি ডাঙৰ সৰু অৰ্থাৎ ডেকাৰপৰা একেবাৰে শিশুলৈকে প্ৰতিজন ব্যক্তিয়ে এই বিহুটোত তেওঁলোকে আনন্দৰে পাৰ কৰে আচলতে এইটো যিহেতু কোৱা হৈছে যে খোৱাৰ খোৱা লোৱাৰ ওপৰত বেছি গুৰুত্ব হোৱা দিয়া হয় মাঘৰ বিহুৰ মাঘৰ বিহুত ডেকা বুঢ়া সকলোৱে আচলতে আমি ৰং ৰহইচৰে এই অনুষ্ঠানত এই এই ঠাইত সকলোৱে আমি মিলিজুলি ফুৰ্ত্তি ফাৰ্তাৰে ভোজ ভাত খাওঁ আৰু পিছদিনাখনি সকলোৱে মেজি জ্বলাওঁ মেজিৰ জুয়ে সকলো সকলো বেয়াসমূহ অৰ্থাৎ বেয়াসমূহ নাইকিয়া কৰিবলৈ আমি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু বিহুৰ উপৰিও আমাৰ এই ঠাইখিনিত অন্যান্য কিছুমান অনুষ্ঠানো উদযাপন কৰা হয় যেনে বিয়া অন্নপ্ৰসন্ন জন্মদিন ভাওনা বা বৰসবাহ ইত্যাদি বিয়া বুলি ক'লে ইয়াত সৰু বিয়া আৰু ডাঙৰ বিয়া খুব ধুমধামেৰে উদযাপন কৰা হয় আৰু বিভিন্ন ধৰণৰ ৰীতি নীতি আছে সেই সকলো ধৰণৰ ৰীতি নীতি পালন কৰা হয় ডাঙৰে যিদৰে দেখুৱাই দিয়ে সেই ৰীতি নীতিবিলাক সেয়ে সকলোৱে মানে পালন কৰিবলৈ চেষ্টা কৰে আৰু জন্মদিন বুলি ক'লে আচলতে জন্মদিন অকল আমাৰ ঠাইতে বুলি নহয় আজিকালি প্ৰায় সকলো ঘৰতে সকলোৰে জন্মদিন অনুষ্ঠিত কৰা হয় জন্মদিনৰদিনা আমাৰ এই অনুষ্ঠানত আমাৰ এই আমাৰ এই আমাৰ এই ঠাইখিনিত ঈশ্বৰৰ ওচৰত প্ৰথমতে বন্তি প্ৰজ্বলন কৰা হয় যাতে সেই যি সেই ল'ৰাজনৰ বা সেই ছোৱালীজনীৰ যাতে বছৰটো কুশলে যায় আৰু যোনে যিদৰে পাৰে সেইধৰণে উদযাপন কৰা হয় অৰ্থাৎ লগৰ লগৰ বন্ধু বান্ধৱীসকলক মাতি বা ঘৰৰ সকলো আত্মীয়ক আত্মীয়ক মাতি এক অনুষ্ঠান এক অনুষ্ঠান উদযাপন কৰা হয় আৰু সেই আৰু তেনেদৰে সেই জন্মদিনৰ অনুষ্ঠানটো ইয়াত পালন কৰে আৰু আৰু কিছুমান অনুষ্ঠান থাকিল ভাওনা আমাৰ গাঁও অঞ্চলত বিশেষকৈ আমাৰ এই অঞ্চলটো যিহেতু গাঁও অঞ্চল ভাওনা বৰসবাহ এইসমূহ ভাওনা প্ৰতিবছৰে অনুষ্ঠান অনুষ্ঠিত কৰা নহয় যদিও বৰসবাহ প্ৰতিবছৰেই অনুষ্ঠিত কৰা হয় ভাওনা কিছুমান ভাওনাসমূহ প্ৰায় গাঁৱৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলে সেই অংশগ্ৰহণ কৰে ভাওনাত আৰু গাঁৱৰ প্ৰায় সকলো মানুহেই সেই ভাওনা সবাহত সেই ভাওনা সবাহ চাবলৈ যায় আৰু এনেদৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সৰু সুৰা অনুষ্ঠান অনুষ্ঠান উদযাপন কৰে যেনে অন্নপ্ৰাসন্ন বৰ্তমান সময়ত এই অন্নপ্ৰসন্নও অতি ধুমধামেৰে পালন কৰা দেখিবলৈ পোৱা যায় এনেদৰে আমাৰ গাঁও অঞ্চলত মানে অৰ্থাৎ আমাৰ গাঁৱত এনেদৰেই বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ উদযাপন কৰা হয়